অঁ এইটো গীতাঞ্জলী দেৱীৰ নম্বৰ নেকি এইটো মই এই প্ৰমোদ দাসে ক'লোঁ ইছ্ অঁ তাকেতো এই হাউলীৰ ৰাস চাব যাম বুলি ভাবছিলোঁ এ কেনে ব্যৱস্থা যাব পাৰিম না বহুত মানুহ হয় বোলে অঁ বহুত বহুত মানুহ হয় অঁ আচ্ছা আচ্ছা আচ্ছা আচ্ছা কি আচ্ছা আৰু কি বহুত মানে লটাৰী টটাৰী বোলে গাড়ী ওলাইছে বহুত গাড়ীয়ে গাড়ী লটাৰী মানুহৰ ভিৰ আৰ নাই নাই নাই নাই টিকেট চিকেট কটা নাই এই কিন্তু যাম বুলি ভাবিছোঁ এতিয়া যা গৈ পেলাই কেনেকৈ কি কৰিম এৰাতি এৰাতি থাক্ অঁ এৰাতি থাকিম বুলিয়ে ভাবিছোঁ অঁ ফেমিলী লৈ যাম বুলি ভাবিছোঁ ল'ৰা ছোৱালী যাব ঠিক আছে আৰু মই গাড়ী লৈয়ে যাম আমি গাড়ী লৈ যাব পাৰিম নহয় তাতে গাড়ী চাৰি ৰাখা ব্যৱস্থা হ'ব নিশ্চয় আচ্ছা আচ্ছা আচ্ছা অঁ ঠিক আছে অঁ ঠিক আছে দিয়ক তেনেহ'লে আহিম হাউলী বৰপেটাৰ পৰা কিমান দহ বাৰ কিলোমিটাৰমান হ'ব কিজানি অঁ অঁ অঁ দহ কিলোমিটাৰ হ'ব ন আৰু এনেই ধৰক অঁ গধূলিৰ পৰা ফাংশ্যন তাংশ্যন আৰম্ভ হৈ যায় অঁ অঁ অঁ অঁ অঁ অঁ আচ্ছা আচ্ছা আচ্ছা আৰু মূৰ্তি তুৰ্তিবিলাকতো আছেই এইবিলাক আছে ফাংশ্যন আছে আচ্ছা আচ্ছা দিয়ক ঠিক আছে ঠিক আছে অঁ আহিম দিয়ক আহিম ঠিক আছে থেংক ইউ